হেল্ল' পৌৰসভা হয়নে আপোনালোকে জাবৰ নিয়াৰ যি কাৰ্য সেইতো মই বৰ ভাল দেখা নাই গতিকে মোৰ একাউণ্টত অলপ প্ৰব্লেম হ'ব বুলি ভয় খাইছোঁ গতিকে আপোনালোকে কামটো ভালদৰে কৰি মোৰ একাউণ্টটো আপডেট কৰি দিব বুলি আশা থাকিলে